হেল্ল' এইটো ধেমাজিৰ মেডিকেলত মমী বাইদেউ তাত লাগিছেনে অঁ মোৰ এই জ্বৰ কাহ মাথা বিষ গা বিষ আঁঠু বিষ এইবিলাক এইবিলাক হৈয়ে আছে মানে এতিয়া যাবলৈও মেডিকেল যাবলৈ মোৰ অসুবিধা হৈ আছে মানে এইবোৰ গাড়ী মটৰ অকণমান হৈ আছে সেইকাৰণে দৰব পাতি কেনেকৈ খাম কওকচোন

আছে কোন কেই নম্বৰ ৰুমত থাকে বা আপুনি

অঁ কেইটা বজাত বহে বাৰু অঁ অঁ সেয়া কৰিব লাগিব অঁ অঁ অঁ অঁ অঁ মই তেতিয়াহ'লে আজি খাব লাগিব হ'ব